এজন পুৰুষে ঘৰ চলাবলৈ হ'লে সকলো কামেই পুৰুষে দায়িত্ব ল'ব লাগে বাহিৰৰ কামবোৰ টকা পইচা ইনকামৰ কাৰণে সেইবোৰ খেতি বাতি সকলোখিনি যোগাৰ কৰি মহিলাগৰাকীক দিব লাগে মহিলাগৰাকীয়ে ঘৰৰ সকলো দায়িত্ব পালন কৰিব লাগে ভাত বনহাৰ পৰা ৰন্ধা ৰন্ধাৰ পৰা ভাত ৰন্ধা পৰা আদি কৰি ল'ৰা ছোৱালী আলপৈচান ধৰা স্কুললৈ পঠিওৱা ধৰক বহুতখিনি কিবা কিবি কাম ঘৰৰ বাৰীৰ ঘৰৰ সকলো কাম মহিলাগৰাকীও কৰিব লাগে পুৰুষেটো বাহিৰৰ পৰা ইনকাম কৰি আনি দিব পুৰুষ গৰ পুৰুষে সদায় বাহিৰতেই কাম কৰে বাহিৰত কাম কৰি ইনকাম কৰি আনি দিয়ে মহিলাগৰাকীয়ে ধুনীয়াকৈ ঘৰখন চম্ভালি ঘৰ চলাব লাগে ল'ৰা ছোৱালীক যাতে ভালকৈ খুৱাই বুৱাই স্কুললৈ পঠিয়াব পাৰে ৰন্ধা বঢ়া কামত ল'ৰা ছোৱালীকো ডাঙৰ হ'লে অকণ দেখুৱাব লাগে কেনেকৈ কেনেকৈ কৰিব লাগে ল'ৰা ছোৱালীক আৰু নিজেও অকণ সচেতন হ'ব লাগে ঘৰৰ কামবোৰত মহিলাগৰাকীয়ে সেইটো দায়িত্ব পূৰা ল'ব লাগে আৰু ভাত বনোৱাৰ পৰা আদি কৰি ল'ৰা ছোৱালীক শিক্ষা দীক্ষা দিয়ালৈকে ল'ৰা ছোৱালীৰ দায়িত্বৰ মহিলাগৰাকীয়ে ল'ব লাগে পুৰুষে সদায় বাহিৰতেই কাম কৰি মহিলাগৰাকীক আনি দিয়ে বজাৰ পাতি কৰি মহিলাগৰাকীয়ে ধুনীয়াকৈ ঘৰ চম্ভালি ঘৰৰ বয় বস্তু কেনেকৈ ৰান্ধি বাঢ়ি ল'ৰা ছোৱালীক সুখ শান্তিৰে খুৱাই বুৱাই আৰু পঢ়ুৱা সময়ত মাকেও পঢ়াব লাগিব বুজাবও লাগিব ল'ৰা ছোৱালীক তেনেধৰণে কৰি গ'লে ধুনীয়াকৈ পৰিয়ালটো সুখেৰে চলিব পাৰে